যোৱাকালি মই তিনিচুকীয়া ফালে গৈছিলো তাৰপিছত ভাবিলো কি তিনিচুকীয়াৰ মাৰ্কেটৰ ফালে গ'লোঁ তাৰপিছত ভাবিলোঁ মোৰ চাৰ্জাৰ এডাল প্ৰয়োজন আছে মানে মোৰ চাৰ্জাৰ এডাল আছে বাৰু কিন্তু সেইডাল ইমান ভাল নহয় মই কি কৰোঁ মানে সেইডাল চাৰ্জাৰ কেতিয়াবা দিওঁ সিমান ভালকৈ ফাষ্ট চাৰ্জাৰ নলয় চাৰ্জ নলয় তহ মই ভাইটিৰ চাৰ্জাৰডালে দি থাকোঁ আৰু তাৰপৰা ভাবিলো আৰু গৈছোঁ যে আহি এইফালে আহিছোঁ যদি আৰু চাৰ্জাৰডাল লৈয়ে যাওঁ বুলি এইফালে সোমালোঁ দেখিলো দোকানে দোকান সোমালো তাৰপিছত কি হ'ল চাৰ্জাৰ দেখওক বুলি ক'লো চাৰ্জাৰ দেখালে বম বিভিন্ন ধৰণৰ চাৰ্জাৰ দেখাইছে চাই আছো এনেকৈ ভালেখিনি দাম কৈছে কিবাকিবি একদম ভাল ভালো দেখাইছে তাৰপাছত আনিলো আৰু এনেকৈ পাঁচশ টকা দি কিনে এটা পাঁচশ টকা বুলি ক'লে পাঁচশ টকা দি মানে মোৰ লৰালৰি হৈছে এফালে মই বাছতে গৈছোঁ যিহেতু লৰালৰি হৈছে তাৰপাছত সেনেকৈ আৰু বাছখন আৰু সোনকালে যাবহি বুলি কিনে মই চাৰ্জাৰ লৈ ল'লোঁ পাঁচশ টকা দি কিনে নেচালো আৰু ইমান টেষ্ট কৰি নেচালো তাৰপিছত আহিলো আহি আহি কিনে ঘৰত চাইছোহি চাৰ্জাৰডাল পাঁচশ টকা নহয় চাৰিশ টকাহে দাম আছিলে তাৰপাছত কি হ'ল উপায় নাই আৰু তাৰপাছত এনেকৈ আৰু কি হ'ব তাৰপিছত চাৰ্জ দি চালোঁ চাৰ্জও ভালকৈ নলয় এনেই আনিলো মানে এফালে পইচাও ঘাটি খালো এফালে চাৰ্জো ভালকৈ নলয় তাৰপাছত ভাবিলো কি মানে মোৰ মবাইলটোৱে বেয়া হৈছে বুলি ভাবিলো তাৰপৰা মোৰ মবাইলটো মানে বেলেগ চাৰ্জাৰ সৈতে দি চাইছোঁ ভালকৈ চাৰ্জ লৈছে আকৌ সেই চাৰ্জাৰডাল বেলেগ মোবাইলত দিছোঁ তেতিয়া ভালকৈ নলয় মানে তেতিয়া গম পালো চাৰ্জাৰডালে ফালতু আছে মানে চাৰ্জাৰডালেই বেয়া মানে ইফালে দামটোও ঘাটি খালো আকৌ চাৰ্জাৰডালো বেয়া ভাল চাৰ্জ নলয় মানে সেয়া বহুত শ্ল' মানে একদম শ্ল' এতিয়া ধৰি লওক এনেকুৱা ফাষ্ট চাৰ্জাৰবিলাকে ধৰি লওক এঘণ্টাতে ফুল চাৰ্জ হ'লে তাত মানে চাৰি ঘণ্টামান লাগিব মানে ইমানে শ্ল' লাহে লাহে লাহে লাহে চাৰ্জ লৈ থাকে একদমেই মানে ভাল নাই একেবাৰে কেপাচিটি নাই নেকি আৰু মানে কিবা পেক পেক পেক পেক মানে শ্বৰ্ট লাগা নিচিনা কৰে ভাল নহয় মানে একদম কিবা ডুপ্লিকেট মাল আৰু ভাবিলো ভালকৈ এটা পাই আহিলো বুলি আনিলো কি হ'ব চাৰ্জাৰডাল বেয়া ইফালে এতিয়া চাৰ্জে নলয় মোবাইলটো সেনেকৈ মোবাইলটো ভয় লাগিছে এতিয়া সেইডাল চাৰ্জাৰে চাৰ্জ দিব চাৰ্জাৰডাল একে ফালতু আছে ডুপ্লিকেট মাল কি ক'ব চাৰ্জাৰডাল এতিয়া এতিয়া মই ঘূৰাওঁৱে না এতিয়া মই সেইডাল ব্যৱহাৰ কৰিবতো নোৱাৰি আৰু মোবাইলে কেতিয়াবা বৰ্বাদ হৈ যাব গতিকে উপায় নাই আৰু এতিয়া লৰচৰ হ'লে তেনেকৈ থাকিব চাৰ্জাৰডাল বেয়া চাৰ্জাডাল এতিয়া ক'ৰবাত ডাষ্টবিনতে ক'ৰবাত ক'ৰবাতে ভৰাব লাগিব ক'ৰবাতে পেলাব লাগিব আৰু ফালতু চাৰ্জাৰ চাৰ্জাৰ কাম নাই মানে একদম ফালতু চাৰ্জাৰ মানে তেনকুৱাই আৰু চাৰ্জাৰ মই পেলাব লাগিব মানে পুৰিয়ে পেলাই দিম আৰু চাৰ্জাৰ ফালটু চাৰ্জাৰ হ'ব আৰু পেলাই দিলোঁ